শিশু শ্ৰমিকৰ সমস্য়াটো বৰ্তমান প্ৰবলভাৱে বিস্তাৰিত শিশুসকলক শ্ৰমিক হিচাপে তেতিয়া ব্য়ৱহাৰ কৰা হয় যেতিয়া তেওঁলোকক পথত মুকলিভাৱে এৰি দিয়া হয় আৰু তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহৰ বাবে যিকোনো ধৰণৰ কামত লিপ্ত হ'বলগা হয় যেতিয়া পিতৃ মাতৃয়ে নিজৰ সন্তানক অত্য়াধিক সন্তান জন্ম দিয়ে আৰু উপযুক্তভাৱে সেই সন্তানখিনিক খোৱা বোৱাৰ যোগাৰ ধৰিব নোৱাৰে তেতিয়া তেওঁলোকে সেই শিশুসকলক পথত মুকলিভাৱে এৰি দিয়ে আৰু তেওঁলোকে নিজৰ শিশুসকলে নিজৰ জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন কামত লিপ্ত হয় তাকে শিশু শ্ৰমিক বুলি কোৱা হয় শিশুসকলক প্ৰধানকৈ হোটেলৰ কামত অথবা ৰাষ্টাত বস্তু বিকা আদি বিভিন্ন ধৰণৰ কামত লিপ্ত কৰোৱা হয় শিশু শ্ৰমিক ৰোধ কৰাৰ এটা উপায় হৈছে যে জন্ম নিৰোধক সন্তান জন্মটো দিয়াটো কম হ'ব লাগে অৰ্থাৎ জন্ম নিৰোধক বড়ি কিছুমান লোৱা উচিত যাৰ বাবে অ সন্তানসমূহ যদি কমকৈ জন্ম দিয়ে অৰ্থাৎ এজন এহাল দম্পত্তিয়ে যদি যদি এটা সন্তান থাকে তেতিয়া তেওঁলোকে সেইটো সন্তান পোহপাল দিব পাৰিব কিন্তু তেওঁলোকে যদি অত্য়াধিক সন্তান জন্ম দিয়ে তেতিয়া তেনেক্ষেত্ৰত তেওঁলোকে তাক পোহপাল দিয়াত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় তেতিয়াই তেওঁলোকে নিজৰ শিশুটো কাম কৰিবলৈ এৰি দিয়ে গতিকে সন্তান যদি কমকৈ জন্ম দিয়ে অৰ্থাৎ এটা সন্তান থাকে তেতিয়া শিশুটোক পঢ়া শুনা খোৱা বোৱা আটাইখিনি দিব বস্তু যোগান ধৰিব পাৰে তেনেক্ষেত্ৰত শিশু শ্ৰমিকৰ উদ্ভৱ নহ'ব ইয়াৰ উপৰি যিখিনি ইতিমধ্যে শিশু শ্ৰমিক হিচাপে কামত লিপ্ত হৈ আছে তেওঁলোকক অনাথ আশ্ৰমত ব্য়ৱস্থা কৰি দিয়া উচিত অনাথ আশ্ৰমত যাতে তেওঁলেকে নিজৰ পঢ়া শুনাৰ পৰা আদি কৰি নিজৰ যিখিনি এজন মানুহ হিচাপে নিজে যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিব পাৰে সেয়াই শিশু শ্ৰমিক ৰোধৰ এক উপায় বুলি মই ক'ব পাৰোঁ পোন প্ৰথমেই যে সন্তান জন্ম দিয়াৰ যিটো প্ৰক্ৰিয়া সেইটো কম হ'ব লাগে অৰ্থাৎ এজন এহাল দম্পত্তিয়ে এজন সন্তানেই জন্ম দিয়া উচিত আৰু ইয়াৰ উপৰিও যিসকল দম্পত্তিয়ে সন্তান জন্ম দিবলৈ ইচ্ছুক নহয় তেওঁলোকে যি এই শিশুসকলক তুলি লৈ তেওঁলোকক পোহপাল দিব পাৰে আৰু তেওঁলোকক জীৱনত জীৱনত সহায় কৰিব পাৰে তেনেক্ষেত্ৰতো শিশু শ্ৰমিক ৰোধ হ'ব বুলি মই ভাবোঁ